হাঁহ কুকুৰাই পোৱালি জন্ম দিয়া প্ৰক্ৰিয়াটো মানে এনেকুৱা ধৰণৰ হ'ল আপোনাৰ ধৰক হাঁহ কুকুৰা ধৰক আপুনি যেতিয়া জন্ম দিয়াব বিচাৰিছে বা পোৱালিখিনি বংশ বৃদ্ধি কৰিব বিচাৰিছে তেতিয়া আপুনি এনেকুৱা কৰিব লাগিব মানে সিহঁতক এটা ঘৰ বনাই দিব লাগিব প্ৰথম কথা থাকিবলৈ ঘৰটো বনাই দিয়াৰ পিছত আৰু মানে সিহঁতক বোলে এতিয়া আপুনি পোৱালি উলিয়াব বিচাৰিছে পোৱালি উলিয়াব বিচৰাৰ সময়ত আপুনি সিহঁতক এটা পাচিত ধৰক বা কিবা এনেকুৱা ধৰক মানে এনেকুৱা বস্তু মানে এই বাঁহটো সাজি দিব পৰা গতে মানে এনেকুৱা বাঁহ এটা আপুনি সাজি দিব লাগিব মুৰ্গীয়েনো ক'ত সাজি ল'ব নিজে সাজি দিব লাগিব সাজি দিয়াৰ পিছত আও আপুনি তাতে খেৰ পাৰিলে বা খেৰ নাই কাপোৰ দিলে বা কিবা বস্তা চস্তা দিলে আও মুঠতে এই ধৰক ডিমকেইটা পাৰিলে তাতে পৰাৰ পিছত মানে ডিমকেইটা যাতে মানে অনিষ্ট নহয় যাতে ভাগি যাব নোৱাৰে মানে এনেকুৱা যেতিয়া বস্তুটো কাপোৰ চাপোৰ দিলেও হ'ব মানে এইবিলাক দি তেওঁক সুবিধাখিনি কৰি দিব লাগে সুবিধাখিনি কৰি দিয়াৰ পিছত আৰু তেওঁলোকে উমনিত বহিব উমনিত বহোতে আপোনাৰ মুৰ্গী হ'লে মানে ধৰক বাইছ দিনৰপৰা পঁচিছ দিনৰ ভিতৰত মানে পোৱালি ওলাই যাব মানে মুৰ্গী হ'লে মানে আৰু হাঁহ হ'বলৈ হ'লে আপোনাৰ ধৰক একমাহে ধৰক তো একমাহ লাগি যাব তেতিয়া সেই যেতিয়া উমনিত বহিলে ধৰক তেতিয়াই আপুনি ভিতৰৰ সুবিধাখিনি কি কি কৰিব লাগে জানিছেই চাগৈ এইখিনিয়ে আৰু মানে ধৰক দানা পানী দোকান ধৰি দিব লাগিব ভালকৈ ৰাখিব লাগিব আপডাল কৰিব লাগিব তেতিয়া আপুনি সেই সিমান দিনলৈকে অপেক্ষা কৰিব লাগিব আলপৈচান ধৰিব লাগিব সিহঁতক ভালকৈ ৰাখিব লাগিব ন বহুতখিনি যত্ন ল'ব লাগিব আৰু সেই যত্ন লোৱাৰ পিছত যেতিয়া আপোনাৰ ধৰক পোৱালি ওলাই গ'ল প্ৰথম পোৱালি ওলোৱাৰ পিছত আপোনাৰ হাঁহ পোৱালি ওলাই গ'ল ধৰক হাঁহ পোৱালি ওলাই যোৱাৰ পিছত আপুনি এতিয়া হাঁহ পোৱালিখিনি নমাব লাগিব তেতিয়া পাচিপাটো মাকে ধৰক নমাব নোৱাৰিবও পাৰে আপুনি নিজে নমাই দিব লাগিব সিহঁতক তললৈ তললৈ নমোৱাৰ পিছত পানীয়ে দিব লাগিব প্ৰথম পানী দিয়াৰ পিছতে আৰু আপুনি ধৰক সেয়া যি পাৰিলে আৰু খাবলৈ হাঁহ হিচাপে কিনিবলৈ পায় বহুত দানা কিনিও আনি খোৱাব পাৰে আপুনি ঘৰৰপৰাও ধৰক নিজৰ মানে ধান চাউলৰপৰা ধৰক বা ভাতৰপৰা আদি কৰি কিবাকিবি এইবিলাক মানে পিচি কৰি মানে সিহঁতৰ আহাৰ হিচাপে মানে খুৱাব পাৰে সেইখিনি খোৱাৰ পিছত ধৰক আপুনি আৰু তাৰপিছত সিহঁতক মানে ভালকৈ আবদ্ধ কৰি ৰাখিব লাগিব যাতে মানে বেছিকৈ পানীটো সোমাব নালাগে বেছিকৈ পানী সোমালেও বেয়া হ'ব তেতিয়া আপুনি শুকান ঠাইতে এডোখৰ মানে সিহঁতক এনেকৈ বেৰি পেলাই ৰাখিব পৰাকৈ এটা সুবিধা কৰি দিব লাগিব যাতে মানে বেয়া জেগালৈ গুচি যাব নোৱাৰে মানে বাহিৰলৈ ওলোৱাৰ পিছত জন্ম হোৱাৰ পিছত মানে ভালকৈ ৰাখি কৰি আৰু তাক মানে ভালকৈয়ে তাতে খাবলৈ দি আলপৈচান ধৰি পেলাই দিনৰ দিনটো তেনেকৈয়ে ৰাখিব লাগিব তাক ৰাতি হ'লে আকৌ গঁৰালত ভৰাই দিব লাগে নিজৰ জেগাত তেতিয়া মানে সিহঁতি সেইখিনি মানে সৰুৰপৰাই মানে সেইখিনি কৰি কৰিয়ে থাকিব লাগিব মানে এই মানে যেতিয়ালৈকে নিজে মানে চিনি নাপাব মানে নাজানিব মানে বেছি দিন নহ'লেও মানে ন দহদিনমান কৰি দিব লাগিব সেইখিনি কাম কৰি দিয়াৰ পিছত সেইখিনি ৰাস্তা চিনি পাই যাব সেইটো বাহিৰৰপৰা ভিতৰলৈ নিজে ওলোৱা সোমোৱা কৰিব সেইখিনিও ভালকৈ ৰাখিব লাগিব সেই হাঁহৰ কথাও একে মানে মুৰ্গী কথাটো একেই মানে পোহপালৰ ক্ষেত্ৰত মানে দুয়োটাতে কষ্ট কৰিব লাগিব মানে সেইখিনি কথা দুয়োটাই অলপ বিষয় লৈ মানে সেইখিনি কথা জানিবও লাগিব তাৰপিছত তেনেকৈ পোহপাল দিলে মানে তেতিয়া ভৱিষ্যতোলৈ ভাল হ'ব আৰু মানে কি হ'ল তাৰমানে বংশ বৃদ্ধি হৈ যাব ন বংশ বৃদ্ধি হ'লে আপুনি বিকা পিছত মানে ধৰক যিখিনি পাব মানে সেইখিনি পাব তাৰ যিটো পাৰে আৰু মানে এই প্ৰক্ৰিয়াতো মানে তেনেকুৱা লেখিয়াই হৈ গৈছে